মোৰ অঞ্চলৰ বহুকেইজন খেলুৱৈয়ে জিলা পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত খেলিবলৈ সুবিধা পাইছে তেওঁলোক হৈছে মৰাণ অঞ্চলৰে চৰাইদেউ জিলাৰ ভাস্কৰ বৰুৱা পল্লভ শৰ্মা মৃদুপৱন বৰ বৰুৱা ৰাফিক খান তেখেতসকলে বহু পিছপৰা অঞ্চলৰপৰা গৈ মৰাণ অঞ্চলৰ মৰাণ মহাবিদ্যালয়ৰ খেলপথৰাৰতেই ক্ৰিকেটৰ অনুশীলন কৰি কলেজ পৰ্যায়ত খেলি আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে তেখেতসকলে উন্নতমানৰ সুবিধা নাই পোৱা যদিও মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰতে অনুশীলন কৰিয়েই জিলা পৰ্যায়ত খেলিবলৈ সুবিধা পাইছে আৰু বৰ্তমানো তেখেতসকলে বিভিন্ন উঠি অহা প্ৰজন্মক তেখেতসকলে মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত ট্ৰেইনিং দিয়াইছে বৰ্তমান তেখেতসকলে সেই ট্ৰেইনিং দিয়েই বহু কেইজন প্ৰতিভাৱান খেলুৱৈক বৰ্তমান সময়ত মহকুমা ভিত্তিত জিলা ভিত্তিত খেলিবলৈ সুবিধা প্ৰদান কৰিছে মোৰ অঞ্চলৰে ডিম্পল বৰুৱা বুলি এজন যুৱকেও যুৱক নহয় আচলতে শিশুৱে চৈধ্য বছৰ তলৰ তেখেত সিও বৰ্তমান সময়ত ব্লক পৰ্যায়ৰপৰা গৈ জিলা পৰ্যায়ত খেলিবলৈ সুবিধা পাইছে আৰু মৰাণ অঞ্চলৰে আৰু এগৰাকী শ্ৰদ্ধাৰ বাইদেউ অঞ্জলি চেতিয়া বাইদেউ তেখেত ভেটাৰণ খেলিছিল তেখেতে ভাল এগৰাকী খেলুৱৈ আছিল তেখেতেও এই পিছপৰা অঞ্চলটোৰ পৰাই গৈয়ে জিলা পৰ্যায় ৰাজ্যিক পৰ্যায়ত খেলিবলৈ সক্ষম হৈছিল তেখেতক বৰ্তমান গোটেই আমাৰ অঞ্চলটোতেই এগৰাকী পৰিচিত খেলুৱৈ বৰ্তমানেও আমাৰ অঞ্চলৰপৰা বহুকেইজন প্ৰতিভাৱান খেলুৱৈ মহকুমা পৰা গৈ জিলা আৰু ৰাজ্যিক পৰ্যায়ত খেল খেলি আছে